হেল্ল' অই পম্পী অ'ই মই আছো এনেই তই কি কৰিছ ময়ো কথা এটা ক'বলৈ বিচাৰিছোঁ তোক ডিষ্ট্ৰিক্ট লাইবেৰীলৈ যাবি নি বাৰু অঁ

অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ ওলাবি কিমান দেৰিত যাবি পিছে

অঁ বেছি দূৰ নহয় বজাৰত সোমাই আহিম বুলি ভাবিছোঁ খালী বস্তু কেইটামান আনিবলৈ কৈছে একেবেলি বজাৰৰ কামটোও কৰি থৈ আহিম

অঁ অঁ লিখি ল'ম লিখি ল'ম অঁ অঁ অঁ অলপ ফুৰিও অহা হ'ব ঠিক আছে ওলাবি হাঁ পাহৰি নাথাকিবি আকৌ তই আকৌ অঁ নাথাকোঁ নাথাকোঁ হ'ব